হেল্ল' অঁ কৃষ্ণা বাইদেউ নেকি আশাকৰ্মী অঁ তাকে আপুনি শুনিছিলোঁ স্বাস্থ্য মানে ওপৰত হেল্থ কেম্প এটা আয়োজন কৰিব বুলি গাঁৱত

হয় অঁ মই কি ধৰণে সহায় কৰিব পাৰোঁ আপুনি ক'ব হয় হয় হয় হয় হয় হয় হয় অংগনবাদী কেন্দ্ৰ আপোনাৰ আছে বাৰু গৰ্ভৱতী মাতৃও আছে ইয়াত সকলোবিলাক তথ্য আছে আপোনাৰ প্ৰসূতিবিলাকৰো আছে কিশোৰী আছে মানে স্বাস্থ্যৰ ওপৰত সজাগতাৰ ওপৰত ক'ব লাগিব গাঁৱত হয় হয় হয় কৰি আছো মই ভালকৈয়ে দিওঁ আপোনাৰ জন্মৰপৰা যোনখিনি আপুনি পাঁচ বছৰলৈকে পায় তেখেতসকলো ভালকৈ দিওঁ গৰ্ভৱতী মাতৃকো দিওঁ মানে আপোনাৰ চৰকাৰী ঘৰৰপৰা যি যি সুবিধা আহে মই সকলোবিলাকে প্ৰদান কৰিছোঁ

হয় হয়

হয় হয় মানে বহুত মানুহ আমাৰ গাঁৱত পুষ্টিহীনতাতো ভোগী আছে পুষ্টিহীনতাত ভোগী থাকিলে যে কেনেধৰণে যে কৰিব লাগে বাইদেউ আপুনি আশা বাইদেউ হৈ ভালকৈ বুজাই দিলে ভাল হয় কাৰণ আমি অংগনবাদী কৰ্মীবিলাকে কি কৰোঁ আমি খাদ্যবিলাক যোগানহে ধৰোঁ মাকহঁতে কেনেকৈ খোৱাই বা কেনেধৰণে খোৱাব লাগে আপুনি আশা বাইদেউৱে এবাৰ কৈ দিলে বেছি ভাল হয় তাতে চেণ্টাৰত আপুনি হয় হয় নিজে হয় হয় কেনেধৰণৰ খাদ্য খাব লাগে

হয় হয় আইৰণ ফলিক এচিড এইবিলাক আপোনোকে দি আছে অঁ অঁ তাকে আইৰণ ফলিক এচিড মানে গৰ্ভাৱতী মাতৃক হয় হয়

মই যিমান খবৰ দিম গাঁৱত হয় হয় মই কম হয় হয়

হয় হয় লাগে আমাৰ দেশত হয় হয় হয় হয় হয় ঠিক আছে দিয়ক বাইদেউ লগ পাম